এঘাৰ আঠ দুহেজাৰ তেইছ বাৰ আঠ দুহেজাৰ তেইছ চৌবিছ আঠ দুহেজাৰ তেইছ আঠাইছ আঠ দুহেজাৰ তেইছ ঊনত্ৰিছ আঠ দুহেজাৰ তেইছ